অঁ অঁ অঁ অঁ কিমান লাগে পাব কিমান লাগে অঁ কে অঁ অঁ কিমান লাগিছিল খাচী মাংস অঁ

হ'ব পাৰিম দিব

খাচীটোতো হেৰি খাচী মাংস খাচী মাংসৰ দামটো হ'ল চাৰে ছয়শ আৰু ব্ৰইলাৰটো হ'লে তিনশ লোকেলটো চাৰে তিনশ সাত অঁ লগে নালাগে না অঁ ব্ৰইলাৰটো কৈছোঁ তিনশ তিনশ টকা কিলো আৰু খাচী মাংস হ'লে চাৰে ছয়শ

নাই নাই ভাল দিম দিয়ক ভালেই দিম অঁ ভাল হ'ব দিয়ক

হাঁহ মাংস হাঁহ মাংস কিমান কৈছিলে হাঁহ মাংস অঁ হাঁহৰ দাম হৈছেতো ছয়শ কৰিয়ে পৰে হাঁহ মাংস কিলো ছয়শ অঁ ব্ৰইলাৰটো তিনশ কৰি কিলো হাঁহতো ছয়শ কৰি ছয়শ ছয়শ খাচীটো চাৰে ছয়শ

এতিয়া অঁ পাছত মিলা মিলি কৰিম পাছত হেৰি কৰিম আৰু কমাইছোঁ কমাইছোঁ ইমান কমাব নোৱাৰি আৰু বেলেগকতো সাতশ কৰি নাই আম ছয়শ ছাৰে ছয়শকে দিও আৰু কিবা কিবা এটা মিলাই দিব আৰু অঁ নিদো মিলাই দিব আৰু অঁ মিলাই দিব আৰু কিবা এটা অঁ দিয়ক হ'ব